মই মোৰ জন্তুবোৰৰ লগত সম্পৰ্ক ধুনীয়া হিচাপে চলি আছোঁ থাকোঁ আৰু তেওঁলোকৰ যত্ন লওঁ মোৰ ঘৰত থকা গৰু গৰুজনীৰ নাম ৰঙা ৰাঙলী তাই গাখীৰ দিয়ে দানা পানী আদি খুৱাই মই বহু যত্ন লওঁ ৰাতিপুৱা দানা পানী দি পথাৰত গৰু এৰাল দিওঁংগে আকৌ পানী খুৱাওঁ খুৱাই গধূলী আনি আঠুৱা তলত শুৱাও আৰু মোৰ ছাগলী দুজনীমান আছে এজনী বগী এজনী কলী এই দুয়োজনীকে বগী কলী বুলি মাতিলেই মোৰ গুৰিলে লৰ মাৰি আহে দেখাৰ লগে লগে তেওঁলোককো দানা পানী দি সেইদৰে মানে আবদাল কৰোঁ আৰু হাঁহকেইজনীমান আছে সিহঁতক উপযুক্ত পুখৰীত দি সিহঁতক সাতুৰিবলৈ দিওঁ তাতে দানা পানী দিওঁ খাই দিনটো সেই বিগে থাকে গধূলী আনি বান্ধি কুন্ধি ঘৰত মানে ভিতৰত সুমুৱাই থওঁ